গণেশগুৰিৰ জে ফ'ৰটিন হয়নে মই দিছপুৰ লাষ্টগেটৰ পৰা কৈ আছিলোঁ আপোনালোকৰ ৰেষ্টুৰেন্টৰ পৰা মই দুটা অৰ্ডাৰ দি ৰেষ্টুৰেন্টৰপৰা দুটা অৰ্ডাৰ ল'ব বিচাৰিছিলোঁ এটা চিকেন বাবা ৰ'ল আৰু এটা চিকেন চাওমিন আৰু মোৰ এড্ৰেছটো হৈছে বনফুল নগৰ নামঘৰ পথ হাউছ নাম্বাৰ চেভেন আৰু পইচাটো মই কেচ অন ডেলিভাৰীৰ জৰিয়তে পে' কৰিম